মোৰ আচলতে প্ৰিয় অভিনেতা বুলি ক'বলৈ জুবিন গাৰ্গকে মই বাচি ল'ব লাগিব জুবিন গাৰ্গক খুব বেছি বেছি বহুত বেছি ভাল লাগে মানে তেখেতে নিজৰ কৰ্মব্যস্ততাত নিজৰ মতেই চলিব বিচাৰে আৰু নি যি কয় সঁচাই কয় লগতে মঞ্চবোৰত গান গালেও কিছুমান কথা ডাইৰেক্টলি কয় আৰু খুব বেছি ভাল লাগে আৰু বহুত মানুহে আৰু সমাজত বহুত মানুহে বহুত বেছি ভাল পায় তেখেতক আৰু তেওঁৰ চিনেমা আৰু চৰিত্ৰৰ কথা ক'বলৈ গ'লে হয়তো তেখেতৰ কিছুমান গান গাই গাই যোনবিলাক গান নাচে সেইবিলাকো ভাল লাগে আৰু তেখেতৰ চিনেমা বুলি ক'বলৈ কাঞ্চনজংঘা মিচন চাইনা গানে কি আনে আচলতে সেইবোৰ চিনেমাৰ বিষয়ে খুব বেছি ভাল লাগে তেওঁক তেখেতে আচলতে গানৰ মা গানৰ মাজেৰে তেখেতৰ পৰিচয় দিয়ে আৰু চিনেমা বুলি ক'বলৈ হয়তো আগৰ হিৰ' বুলিয়েই ক'ব লাগিব এতিয়াৰতো ধৰক কিছুমান এখন মঞ্চত গ'লে তেখেতক জুবিন গাৰ্গ আহিছে বুলি ক'লে মানে বহুত বেছি বহুত বেছি ভাল পাই মানে মানুহবিলাকে চায়ো ভাল লাগে তেখেতৰ গান বিহু বুলি ক'বলৈ আৰু বা আধুনিক বুলি ক'বলৈ নাই বহুত বেছি গানবিলাক ভালকৈ গায় আৰু কিছুমান কথা মনৰ মনৰ মন মনেদিয়েই সঁচা কথাই কৈ দিয়ে তেখেতে সেইবাবে বহুত বেছি ভাল লাগে চিনেমাবোৰতো ক'বলৈ গ'লে নিজেই গাই নিজেই নিজেই তাতে নাচে বা নিজেই কৌতুকো কৰে সেইবাবে ভাল লাগে আৰু মোৰ ক'বলগীয়া এইখিনিয়েই